বাগিচা পতা কামটো মোৰ চখ আৰু এই চখৰ পৰাই মোৰ উপাৰ্জনো হৈ আহিছে যিহেতু যিবিলাক বস্তু মোৰ বাৰীখন যথেষ্ট ডাঙৰ তামোল নাৰিকল নেমু টেঙা বিভিন্ন প্ৰতিটো ফলৰ গছেই মোৰ বাৰীত আছে আৰু সেই সেই ফলবোৰে মই ধৰক উপাৰ্জনৰ ক্ষেত্ৰত মই তামোল বেচি বছৰেকত যথেষ্ট পইচা পাওঁ মোৰ ভাল লাগে তেতিয়া অকল তামোলেই নহয় ছিজনৰ শাক পাচলি এতিয়া ধৰি লওক এইটো ছিজনত যিখিনি শাক পাচলি আছে মোৰ যথেষ্ট উৎপাদিত হয় মই নিজে খাই ওচৰ চুবুৰীয়াক বিলায়ো মই বিক্ৰী কৰিব পাৰোঁ দ্বিতীয়তে আৰু বাগিচাখন ভাল হৈ থাকিলে দেখিবলৈ ভাল লাগে চিজিলকৈ পাতিছোঁ ফল মূলৰ গছ পৰা আদি কৰি নেমু বিভিন্ন প্ৰয়োজনীয় প্ৰতিটো বস্তুৱেই মোৰ বাৰীত আছে আৰু সেইখিনি মই বৰ মানে খুব চৌখিনেৰে ৰওঁ মানে খুব এতিয়া ক'ৰবাত পালোঁ মই কি যিকোনো পুলি এটা পালোঁ লৈ আনিলোঁ আৰু সেইখিনি তেনেকৈ ৰুওঁ আৰু সেইখিনি চাইও ভাল লাগে অকল শাক পাচলি বা ফল মূলৰেই নহয় ফুলো ৰুই ভাল পাওঁ ফুল বিভিন্ন সময়ত বিভিন্ন ছিজনৰ আ বিভিন্ন ফুল ৰুওঁ আৰু সেই ফুলখিনি ৰাতিপুৱা চাই ভাল পাওঁ সেইদৰে গতিকে বাগিচা পতা কামটো আমাৰ প্ৰত্যেক প্ৰত্যেকগৰাকী গৃহিণীৰ বাবে মই ভাবিছোঁ আমাৰ এটা উপাৰ্জনৰ পথ মুকলি হয় যিহেতু আমি প্ৰয়োজনীয় বস্তুখিনি আমি খাই বৈ যিখিনি থাকে আমি সেইখিনি বেছি বেছি পেলাই আমি আমি উপাৰ্জন কৰিব পাৰোঁ গতিকে সেইটো আমাৰ কাৰণে বহুত ভাল আৰু প্ৰতিগৰাকী গৃহিণীয়ে এনেদৰে কৰক মই তাকে কামনা কৰোঁ